সেইসকল লোকক মই এইটোৱেই পৰামৰ্শ দিম যে যিসকল ব্যক্তিয়ে টকা পইচাৰ বিষয়টো চোৱা চিতা কৰিবলৈ বা বিত্তীয় সুস্থিৰতা আনিবলৈ আৰম্ভ কৰিছে বিত্তীয় স্বাক্ষৰতাই ব্যক্তিসকলক বিত্তীয় বিষয়ত সামগ্ৰিকভাৱে সুস্থিৰতা আনি দিয়ে আৰু বিত্তীয় বিষয়বোৰত হতাশা দূৰীকৰণত কাৰ্যকৰী ব্যৱস্থা লোৱাত সক্ষম কৰে বিত্তীয় শিক্ষা বা আ বিত্তীয় স্বাক্ষৰতাৰ যোগেদি বিধিগত বিত্তীয় ব্যৱস্থাৰ বাহিৰত থকা দেশৰ সিংহভাগ বিধিগত লোকক বেংকিঙৰ জ্ঞান দি বেংকৰ সৈতে সম্পৰ্ক স্থাপনৰ বাবে দেশৰ বেংকসমূহৰ সহযোগিতাত চৰকাৰে পূৰ্ণ প্ৰচেষ্টা চলাই আহিছে আ বিত্তীয় স্বাক্ষৰতাই হৈছে বিত্তীয় সম্পদসমূহৰ সদ ব্যৱহাৰ কৰি নিজৰ অৰ্থনৈতিক সুস্থিৰতা আৰু নিশ্চয়তাৰ বৃদ্ধিৰ বাবে দৃষ্টিগত গঠনৰ দক্ষতা আ দেখা যায় যে গ্ৰামাঞ্চলৰ লোকসকলে নিজকে আৰ্থিকভাৱে ক্ষুদ্ৰ জ্ঞান কৰি বেংক একাউণ্ট খোলাৰ পৰা বিৰত থাকে গতিকে সঞ্চয়ৰ প্ৰতি উৎসাহিত কৰি গ্ৰাম্য দৰিদ্ৰসকলক আ বেংকিং সেৱাৰ গাঁথনিত আ সাঙুৰি ল'বলৈ বিস্তৃত সজাগতাৰ সৃষ্টিৰ বাবে বিত্তীয় শিক্ষা ব্যৱস্থাৰ গ্ৰাহকৰ মাজলৈ অনাৰ ক্ষেত্ৰত আ দেশৰ বেংকসমূহৰ লগতে চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আৰু স্বেচ্ছাসেৱী সংগঠনৰ আদিও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আমি আ টকা পইচাৰ বিষয়টো চোৱা চিতা কৰিবলৈ বা বিত্তীয় সুস্থিৰতা আনিবলৈ হ'লে প্ৰথমে আমি হিচাপ পত্ৰৰ ক্ষেত্ৰত সদায় সচেতন হ'ব লাগে নগদ ধনৰ লেনদেন কৰিব লাগে